মোৰ প্ৰিয় খাদ্য স্পাইচেছ মই চব স্পাইচেছেই ভাল পাওঁ মেনলি মাংস আকৌ মই ৰেষ্টুৰেণ্ট ঘৰ দুইটাতে ভাল পাওঁ এই খাদ্য বেছি স্পাইচি হ'লেতো আৰু ভাল পাওঁ ৰেষ্টুৰেণ্টত মাজে মাজেতো আৰু বাটাৰ বাটাৰ দিয়া বস্তু ভাল পাওঁ একদম মানে মাংস বহুত ভাল পাওঁ আৰু মাংস বুলি কওঁতে কেতিয়াবা ড্ৰাই ফ্ৰাই কেতিয়াবা এইটো লোকেলটো আমাৰ জোল যিটো বনাই সেইটো ভাল পাওঁ এইটো পাৰ হাঁহৰ হাঁহেৰে হাঁহে কোমোৰাই যিটো জোল হয় সেইটো একদম মোৰ বহুত ফেভৰিট হয় তাৰপিছত আৰু পাৰ পাৰ পাৰ এইটো নৰসিংহ দিয়া যিটো জোল সেইটো মোৰ সেইটো মানে যিটো মায়ে বনাই সৰুতে আয়ে বনাইছিল সেইটো বহুত ভাল পাওঁ আমি পিছত খোৱা বস্তু আৰু খাদ্যৰ কথা আৰু ক'ব গ'লে মোৰ গাহৰিও মই ভাল পাওঁ সৰুতে দাদাৰ লগত খোৱা অভ্যাস আছে ত' গাহৰি ড্ৰাই ফ্ৰাই যিটো একদম পিঁয়াজটো বেছিকৈ দিয়া মোৰ আৰু ফেভৰিট খাদ্য হ'ল পিঁয়াজ পিঁয়াজ থাকিলে মোৰ মানে বহুত মাংসত থাকা পিঁয়াজটো মানে আৰু একদম মানে মোৰ ফেভৰিত খাদ্যৰ ভিতৰত পৰে আৰু সেইটো ঘৰত ঘৰত বনোৱা খাদ্যটোৰ বাৰু হেৰিটো বেলেগ উপকাৰিতাটো বেলেগ কিন্তু ঘৰৰ খোৱা আৰু বাহিৰৰ মই ৰেষ্টুৰেণ্টটো সেনেকা মাংস থকা যিবিলাক আইটেম আছে সেইবিলাকহে খাই ভাল পাওঁ সেইবিলাক মই ঘৰতো বনাব চেষ্টা কৰোঁ নিজে সেইবিলাক মই ৰেচিপি ৰেচিপিবিলাক অনলাইন চাই লওঁ লৈ সেইবিলাকো বনাওঁ